দাদা মই মানে পানী বিলখনৰ কাৰণে কৰিছিলোঁ পানী বিলখন লাগিছিলে এফালে ঘৰৰ মালিকেও কৈ আছে পানী বিলৰ কথা মানে এক্সট্ৰা এক্সট্ৰা পে'মেণ্ট দিবলগীয়া হয় ন ভাড়াটো এক্সট্ৰা এক্সট্ৰা পানী সেই বিল দিব লাগে মানে চব চাইডৰ পৰা এক্সট্ৰা এক্সট্ৰা দিব লাগে মই ভাড়া ৰুমত থাকোঁ মানে পানী বিলটো পৰিশোধন হোৱা নেকি মই অনলাইন পে'মেণ্ট কৰিছিলোঁ কিয় হোৱা নাই জানো অনলাইন পেমেণ্টত সেই মানে পৰিশোধন কৰিব লাগিছিলে অনলাইন পেমেণ্ট হোৱা নাই কিয় অনলাইন পে'মেণ্টত এবাৰ কৰিছিলোঁ অনলাইন পে'মেণ্টতো হোৱা নেকি কিবা অসুবিধা হৈ আছে নে আপুনি চাই দিবচোন অলপমান মানে মালিকেও এই ফালৰ পৰা কৈ আছে পানী পৰিশোধন সেই বিল অহা নাইকিয়া হেৰি হোৱা নাই মানে কৈ আছে মোৰ মানে কিবা যদি হেৰি অসুবিধা হৈ আছে আপুনি জনাবচোন মানে বহুত মানে দিগদাৰ হৈছে আৰু অলপ পানীৰ অসুবিধা হৈছে মানে অনলাইন পে'মেণ্ট কৰিছিলোঁ অনলাইন পেমেণ্টতো অহা নেকি সেয়েহে মানে

মানে কি হৈছে মই মানে ভাড়া ৰূমত থাকোঁ ন সেই যিহেতু মই ভাড়া ৰুমত থাকোঁ মালিকেও কৈ আছে যেন তোমাৰ পানী হেৰিয়ত মানে হেৰি হোৱা নাইকিয়া এক্সট্ৰা এক্সট্ৰাকে পে'মেণ্ট দিবলগীয়া হয় সেয়েহে আপোনাক কৈছিলোঁ মানে যদি বেয়া নাপায় আপুনি হেল্পটো কৰি দিব আও দাদা অঁ মালিক মানে এক্সট্ৰা এক্সট্ৰা পেমেণ্ট দিবলগীয়া হয় সেয়েহে আপোনাক কৈছোঁ আও মানে হেৰি কৰি দিব আও যদি বেয়া নাপায় মানে অনলাইন পে'মেণ্টটোত কৰি আছোঁ অনলাইন পে'মেণ্টটো হোৱা নাইকিয়া সেয়েহে ঠিক আছে অঁ দাদা আপুনি দিব হা অঁ অনলাইন পেমেণ্টতো আছিলে অনলাইন পেমেণ্টত এবাৰ কৰিছিলে অনলাইন পেমেণ্টতো এতিয়া হোৱা নাইকিয়া কিয় নাজানো মানে